অ' হেল্ল' দাদা মই মেৰাপানীৰ পৰা কৈছোঁ আপুনি মোক চিনি পাইছে নহয় মই যে আপোনাক কৈছিলোঁ শিৱসাগৰ যাম বুলি আপুনি যাব নহয় আমি বাইছজনমান যাম মানে পুৱা পুৱা সাতমান বজাতে যাম সোনকালে ঘূৰিব লাগিব নহয় মানে কাহানী মানে তেইছ তাৰিখে যাম বুলি ভাবিছোঁ আপুনি পাৰিব নহয় যাবলৈ আমি সেইটো তাৰিখতে লৈছোঁ আৰু সকলোৰে মানে সমস্যা থাকে ন সেইকাৰণে আৰু চবেই মিলাই কৈ আৰু তেইছ তাৰিখটো লৈছোঁ আৰু যাম বুলি চাব আৰু সোনকালে যাতে ইমান দেৰি নহয় আৰু সোনকালে ঘূৰিব লাগিব নহয় আমি মেৰাপানীতে উঠিম আমি মেৰাপানীৰে হয় আমাৰ আমি যাম আৰু বাইছজন লোক আমি তাত অলপ ফুৰিবলৈও আছে নহয় শিৱসাগৰত বহুতো চাবলৈ আছে নহয় দেখি পোৱা নাই নহয় আমি তাত একো প্ৰথমবাৰ যাম যে অলপ সোনকালে ওলাব আৰু সোনকালে আহিবগো লাগিব যে সোনকালে আহিব